আমাৰ গাঁৱত এটা ল'ৰা এটা আছিলে দূৰবীণ আনিলে দূৰবীণত সি আনিলে এই দূৰবীণত চৰাই চিৰিকটি চাবলৈ ক'লে আমাক চৰাই চিৰিকটি ইমান ধুনীয়া লাগে চব ধুনীয়া চৰাই সৰু আমি সৰু চৰাইকো দেখি ডাঙৰ চৰাইকো ধুনীয়া লাগিলে চাই আকৌ আমাৰ নিচিনা মানুহক আৰু কোনে নিব আৰু এনে দূৰবিণটো নাই সেইটো গুচি গ'লেতো লৈয়ে যাব সেইকাৰণে এদিনাই পূৰা চালোঁ আৰু চৰাই চিৰিকটি কুকুৰ চুকুৰ চব বৰ ধুনীয়া দেখিলে ৰং চং গছৰ পথ গছৰ ডালত বাঁহত ধুনীয়া পথাৰত মগুদিয়ে হেৰি কি মাছ খাই সেইবিলাক বহুত দূৰৰপৰা দূৰবিণতে দেখিছোঁ কৈছে নহয় এনেকুৱা ধুনীয়া লাগিছে দেখি বিৰাট ভাল লাগিছে আজিহে দেখি বোলো আমি আৰু দেখি নাপাম নেকি ঠিকান নাই